শিল্পকলাৰ বিষয়ে শিকাবলৈ হ'লে স্কুলত প্ৰথমতেতো বাতৰি কাগজৰ পৰা বস্তু বনোৱা শিকোৱা হয় তাৰ পৰা আমি ৰঙীন কাগজ ব্যৱহাৰ কৰোঁ বাতৰি কাগজৰ পৰা ধৰক প্ৰথমতেই চবেই শিকা বস্তুটো হ'ল কাগজৰ নাও কাগজৰ নাও হয়তো প্ৰত্যেকজন অসমীয়াই বনাব জানে আৰু কাগজৰ নাও সেইটো বৰষুণৰ দিনত পানীত উতোৱাইও পাইছোঁ আৰু বাতৰি কাগজৰ পৰাই আৰু এটা বস্তু বনাব পাৰি সেইটো হ'ল উৰা জাহাজ উৰা জাহাজ ভেকুলী আদি নানা ধৰণৰ বস্তু এই বাতৰি কাগজৰ পৰাও বনাব পাৰি এইবোৰ আকৌ ৰঙীন কাগজ যিটো পাওঁ আমি মাৰ্বল পেপাৰ বুলিও কয় সেইবোৰ বনাব পাৰি আৰু ধৰক ইতিমধ্যে ব্য ব্যৱহাৰ হৈ যোৱা ডাঠ কাগজৰ কিবা টুকুৰা থাকিলে সেইবোৰ দিও বনাব পাৰোঁ আমি সেইবোৰেদি মোনা এখন তৈয়াৰ কৰিব পাৰি আৰু বাতৰি কাগজ মেৰিয়াই তাৰ পৰা তাত ৰং কৰি ধুনীয়া আমি সজা সজাবলৈও বহুত বস্তু ব্যৱহাৰ কৰিব বনাব পাৰোঁ আৰু তোলা বা তোলা ডাঠ কাগজত এনেকৈ মেৰি মেৰিয়াই পুতলা সাজিব পাৰোঁ আৰু তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু